গীত গাই থাকোঁতে গীত পৰিৱেশনটো আকৰ্ষণীয় কৰি তুলিবলৈ প্ৰয়োজন সাপেক্ষে মুখৰ অভিব্যক্তিটো স্পষ্ট কৰিবলৈ চেষ্টা কৰা হয় হাঁহি বা কেতিয়াবা হাত হাতৰো কেতিয়াবা ব্যৱহাৰ কৰা হয় হঁহা হয় আৰু কণ্ঠ উৎকৃষ্ট কণ্ঠৰ বাবে অনুশীলনৰ উপৰিও মই গৰম পানী খাওঁ নেমুটেঙা খাওঁ বা কিন্তু তাৰ বাহিৰে মছলাযুক্ত খাদ্য নেখাওঁ এনেধৰণৰ কথা নাই মই সকলোৱে খাওঁ তদুপৰি মই নিয়মিত য়োগা প্ৰেক্টিচ কৰোঁ য়োগা যোগা যোগাসাধনা কৰোঁ আৰু প্ৰাণায়ম কৰোঁ লগতে মেডিটেশ্যন যিটোৱে মোৰ আচলতে মানসিকভাৱে মোক স্থিৰ কৰি ৰখাত সহায় কৰে